ঐ আজি চিনেমাখন চাব লাগিছিলে নহয় টা টাইম হ'বনে বাৰু তহঁতৰ ছটামান বজাত চাম বুলি ভাবিছোঁ সন্ধিয়া যদি হয় কবি গোলাহাটতে চাম গ'ল্ড চিনেমা হ'লত অঁ বিদুৰ ভাই দি আছে বহুত দিন চিনেমা চোৱাও হোৱা নাই গতিকে আজি চাওঁ বুলি ভাবিছোঁ যদি সময় হয় মোক জনাবি